ফেশ্বনবোৰ মই বেয়া নাপাওঁ কিন্তু মই ভাবোঁ যে আমাৰ অসমীয়া মানুহৰ চাদৰ মেখেলাবোৰ অতি প্ৰয়োজনীয় তাকে নকৰি মাক দেউতাক য'ত মাক দেউতাকবোৰে য'তেই যি দেখে তাকে আনি ল'ৰা ছোৱালীক পিন্ধায় কিন্তু আগৰ দিনৰ মানুহে তেনেকৈ নকৰে কেৱল চাদৰ মেখেলাহে পিন্ধায় এতিয়া সেইবোৰ দিন নাই কাৰণ এতিয়া আধুনিক যুগ আমাৰ মানুহবোৰ এতিয়া নিজেই বেয়া কৰি লৈছে কাৰণ শহুৰ শাহুৰে বোৱাৰীবোৰে কোনো সন্মান নকৰে কিন্তু নিজৰ মতেই চলিবলৈ চেষ্টা কৰে কোনো কথাকে গুৰুত্ব নিদিয়ে অকল মাত কথাবোৰ বুলিয়েই নহয় সকলো সাজ পোছাকো সলনি কৰি গৈছে কিন্তু আমাৰ নিজৰ মানুহবোৰে নিজেই কৰিছে কাৰণে এটা কথা কাৰণেই সেই দিন কালবোৰ বেয়া গতিলে গৈছে কিন্তু মই আনৰ ন কথা নকওঁ মই মোৰ নিজৰ কথাকে কওঁ মই ঘৰত বোৱা চাদৰ মেখেলা পিন্ধি বহুত ভাল পাওঁ কাৰণ মোৰ এখন তাঁতশাল আছে মই নিজেই বোৱা কটা কৰোঁ আৰু নিজেই বজাৰে বজাৰে বিক্ৰী কৰিবলৈ যাওঁ কাৰণ চাদৰ হওক মেখেলাৰ হওক আৰু গামোচা হওক সকলোবোৰ বিক্ৰী কৰি মোৰ হাজবেণ্ডো বহুত মোক সহায় কৰে সেই ক্ষেত্ৰত তেনেকৈ আমি মোৰ সৰু পৰিয়ালটো সৰু পৰিয়ালটো আমি পোহপালন দি সুন্দৰকৈ চলি আছোঁ ধন্যবাদ